মই বিভিন্ন ধৰণৰ ৰেচিপি বনাই ভাল পাওঁ আৰু আৰু লগতে মোৰ ফেমেলী মানুহবিলাকেও সেইবিলাক খাই ভাল পায় আৰু মোৰ যিবিলাক বন্ধু বান্ধৱী আছে সিহঁতেও মানে মই বনোৱা বিভিন্ন ধৰণৰ আঞ্জা বা বিভিন্ন ধৰণৰ কেক সেইবিলাকো খাই ভাল পায় তাৰ পিছত মই মোৰ নিজৰ পদ্ধতিৰে এই বিভিন্ন ধৰণৰ ৰেচিপিবিলাক বনাবলৈ চেষ্টা কৰোঁ তাৰপাছত মই যিবিলাক ৰেচিপি বনাওঁ সেইবিলাক মই বনোৱাৰ পিছত মোৰ ফে ফেমেলি মানুহেই হওঁক বা মোৰ বন্ধু বান্ধৱীসকলক যেতিয়া খোৱাওঁ আৰু সেই খোৱাৰ পিছত সিহঁতে মোক সুধে যে এইটো কেনেকৈ বনালি তেতিয়া মই সিহঁতক ভালকৈ বুজাই দিওঁ আৰু আৰু যাতে সিহঁতেও মানে বনাব পাৰে আৰু সিহঁতৰো যাতে ফেমেলি মানুহবিলাকক খোৱাব পাৰে তেনেকৈ ধুনীয়াকৈ শিকাই দিওঁ আৰু মানে এনেকৈ শিকাওঁ যাতে সিহঁতে ঘৰত যায় পিনে ভালকৈ বনাব পাৰে আৰু তাৰ পিছত লগতে সিহঁতে মই যদি কিবা বস্তু মানে বুজি নাপাই মানে ধৰক কিবা এটা বস্তু এটা মই কলোঁ যে অমুকটো লাগিব সিহঁতে যদি নাজানে সেইটো মানে কি হয় বেকিং পাউদাৰৰ কথাই কলোঁ সিহঁতে যদি নাজানে বেকিং পাউদাৰ মানে কি তেতিয়া মই টেমাটো আনি দেখাই দিলোঁ তাৰ পিছতে টেমাটো সিহঁতে ফটো মাৰি লৈ যায় তাৰ পিছত মই যদি কাষ্টটাৰ্ড বনাওঁ কাষ্টটাৰ্ডৰ পেকেটটো কেনেকুৱা কাষ্টটাৰ্ড পাউদাৰ মানে কি সিহঁতে নাজানে তেতিয়া মই কাষ্টটাৰ্ড পাউদাৰটো আনি দেখাই দিওঁ তেতিয়া সিহঁতে ফটো মাৰি লৈ যায় আৰু তেতিয়া সিহঁতে ঘৰত যায় সেইবিলাক বনায় আৰু সিহঁতে মানে ফেমেলিৰ লগত যেতিয়া সেইবিলাক মানে খায় আৰু বনাই পেলাই খায় সিহঁতে মানে মানে ফেমেলিৰ মানুহবিলাকেও ভাল লগা বুলি কয় আৰু সুধে যে কোনে শিকাইছে তেতিয়া মোৰ নামটো কয় তেতিয়া মোৰো ভাল লাগে আৰু তেনেদৰেই মানে মই মোৰ ফেমেলিৰ মানুহবিলাক বা বন্ধু বান্ধৱীৰ লগত এই ৰেচিপি বিলাক বনাওঁ মানে শ্বেয়াৰ কৰোঁ আৰু আৰু মানে কেনেকৈ সিহঁতেও মানে শিকিব ইচ্ছা কৰে সেইবাবে শিকাই দিওঁ আৰু